হেল্ল' অঁ হেৰি বোলে হয় নেকি অঁ তেনেহ'লে বৰ ভাল কথা মইতো এনেই ফ্ৰীয়ে আছো এনেকৈ ওলালে ভালেই পাওঁ আৰু যাবলৈ যাম তেনেহ'লে ওলাবি অঁ

অঁ হয় তেনেহ'লে এনেই মানে কিমান দিব লাগিব অঁ অঁ আৰু কোন কোন যাব অঁ অঁ আৰু কিবা অঁ অঁ ভাল হ'ব ন অঁ অঁ

অঁ অঁ ভালেই হ'ব আৰু বেলেগ কিবা দিব পৰা হ'লে ভালহে আছিলে ন অঁ তাতে আৰু খোৱা কিতাপ চিতাপ দিয়াৰ পিছ উপৰিও আৰু বেলেগ কিবা বস্তু দিব দিব লাগিছিলে তেনেকৈ মিলাই মেলি কৰি অঁ অঁ অঁ অঁ ভালে আছিলে আইডিয়াটো কিন্তু ভালেই আহিছে আকৌ

অঁ

অঁ বহুত দিন লগ নহ'লে লগ পালে মানে এনেই ভাল লাগে ন মিলা

হয় আৰু এনেকে পিকনিক চিকনিক ওলোৱা হ'লেওতো ভালেই আছিলে ন ক'ৰবালৈ অঁ অঁ নহ'লে পিকনিক চিকনিক যোৱাও এটা কিবা সুবিধা উলিয়াই দিবা নহ'লে আকৌ

অঁ অঁ অঁ এনেই বহুত দিনা লগ অঁ এনেই বহুত দিনৰ পিছত লগ পালোঁ তোমালোকৰ ভাল অঁ অঁ অঁ এনেই কিমানমান সময়ত ওলাব লাগিব অঁ অঁ অঁ তুমি ভাল অঁ অঁ হ'ব হেৰি তুমি ভালেই হেৰি ডিচিচন লৈছিলা ভালেই লাগিছে শুনি অঁ হ'ব হ'ব তেনেহ'লে